ঘৰ সাৰিলে আমি প্ৰধানকৈ ঝাৰু ব্যৱহাৰ কৰোঁ আৰু মচোঁতে কাপোৰ ব্যৱহাৰ কৰা হয় আৰু কাপোৰ আৰু পানী ব্যৱহাৰ কৰা হয় আগৰ দিনত গৰুৰ গোবৰ আদি ব্যৱহাৰ কৰা হৈছিল কিন্তু বৰ্তমান ঘৰৰ মজিয়াবোৰ পকী হোৱাৰ বাবে গৰুৰ গোবৰ প্ৰয়োজন নহয় সেয়েহে আমি কলপানী বা ফেনাইল বা চিত্ৰনলা আদি ব্যৱহাৰ কৰি ঘৰ মচা মচোঁ আৰু ঘৰ সদায় সাৰিলে বা মচিলে স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী কাৰণ ঘৰ চাফ চিকুণকৈ ৰাখিলে আমাৰ যিকোনো চালৰ ৰোগ নহয় বা আমি পৰিষ্কাৰ পৰিচ্ছন্নভাৱে থাকিলে আমাক ৰোগ ব্যাধিয়ে আক্ৰমণ কৰিবলৈ সহজে সুবিধা নাপায় সেয়েহে আমি ঘৰ চাফ চিকুণকৈ ৰাখিব লাগে